দুঃসাহসিক অভিযানৰ বিষয়ে ক'বলৈ হ'লে কিনো কম মই গৈছিলোঁ নাগালেণ্ডৰ আমি এটা জলপ্ৰপাত চাবলৈ বুলি মোৰ লগৰ আৰু মোৰ লগৰ মই আৰু মোৰ লগৰ বন্ধু বান্ধৱ কেইজনমানে মিলি গৈছিলোঁ নাগালেণ্ডত ক'লে যে এটা নাগালেণ্ডত জলপ্ৰপাত বহুত ধুনীয়া এটা নহয় আচলতে বহুতকেইটা ধুনীয়া ধুনীয়া জলপ্ৰপাত আছে আছে বুলি ক'লে আমাৰ এনেকে বৰ্তমান ঘৰৰ পৰা ওলালোঁ লগ বন্ধুকেইজন লগ হৈ একেলগে ওলাই মেলি গ'লোঁ গৈ ফু ওলাই মেলি গলোঁ আৰু গৈ লগালগ প্ৰথম পোনপ্ৰথমে আমি সকলোৱে দুজনে নিজৰ নিজৰ দুটকা চাৰি টকা মানে এ মিলা মিলি কৰি টকা পইচা উঠায় কিবা খোৱাৰ কাৰণে বস্তু যোগাৰ কৰি দোকানত ল'লোঁ ব্ৰেড ৰুটি পুৰি আৰু বাটাৰ এনেকে কিবা ঠাণ্ডা গৰম বতৰ আছে গ্ৰীষ্ম গৰম বতৰ আছিলে গোটেইজন লগ হৈ তাৰ পৰা বাইকত তেল ভৰালোঁ তেল ভৰাই ডিপুত গেলেকীৰ পৰা আমি আমি চাৰি পাঁচজন ওলালোঁ ওলাই মেলি নাগালেণ্ডত পোন প্ৰথমে আমাৰ দাঁতিতে লাগি থকা অসমৰ কিনাৰত লাগি থকা সীমামূৰীয়া অঞ্চল অলপ এইফালে গেলেকী হৈ এনেকে নাগালেণ্ডলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ চাৰি পাঁচজন তাত গৈ গৈ প্ৰথম তাত ৰখালে নাগালেণ্ডৰ গেটত তাত গেট আছে গেটত গেটৰ ৰখালে তাত থকা এনে নাগালেণ্ডৰ আৰক্ষী আৰক্ষীকেইজনে সুধিলে ক'ত ক'ত যাবা ক'ত কি কৰিবা তাত তাৰ পাছত তেওঁলোকক ক'লো ওপৰতে যাম আৰু অলপ ঠাই ফুৰি আহিম সোনকালে ঘূৰি আহিম তেওঁলোকে ক'লে ভালকে যাবা আৰু গৈ পিনি তোমালোক তাত বেছি সোনকালে ঘূৰি আহিবা অলপ তাৰপৰা গ'লোঁ গ'লোঁ প্ৰথম ভাল ৰাস্তাই পালোঁ তাৰপিছত এটা ভাল ৰাস্তা গৈ গৈ গৈ গৈ এটা বেয়া ৰাস্তা পালোঁ আৰু আমি তাতে ফুৰিব বুলিয়ে কৈছিলোঁ গৰমত গা পা ধুম এনে অলপ ফূৰ্তি কৰিম লগৰ কেইজনে আৰু গাঁৱৰে চাৰি পাঁচজন লগৰো হয় আৰু লগতে গাঁৱৰ গাঁৱৰো মানে চিনাকি এনেকে আৰু গাঁৱৰ ল'ৰা চাৰি পাঁচজন ছজনমান হ'ম চাগে তাৰপিছত গৈ সেনেকে আৰু প্ৰথম পোনপ্ৰথমে পালোঁ ভাল ৰাস্তা ভাল ৰাস্তা বা গৈ গৈ গৈ বহুত দখৰ যাব লাগে আৰু কমচে কম আমি গৈছোঁ বহুত দূৰ চাৰি পাঁচ কিলোমিটাৰমান যোৱাৰ পাছত ভাল ৰাস্তা পোৱাৰ পাছত অলপ সোমাই অলপ বেয়া ৰাস্তালৈ যাবলগীয়া হ'ল বেয়া ৰাস্তাত তাৰপাছত বেয়া ৰাস্তাত গৈ গৈ বহুত দখৰ বহুত মানে অলপ বহুত সোমাব লাগে গম পায় নাগালেণ্ডত আৰু পাহাৰীয়া জেগাবোৰত এনেকে ফুৰিব গ'লে অফি ফুৰিব গ'লে গ'লেতো গম পায় আৰু তাত এনেকে কিমান দখৰ এনেকে গ'লে গ'লে যোৱাটো ওচৰ দেখায় কিন্তু এনেকে অকোৱা পকোৱাকে ঘূৰি মেলি পাহাৰীয়া জেগা বহুত দখৰ হয়গৈ কিলোমিটাৰটো কিলোমিটাৰ বহুত বাঢ়ি যায় আৰু গম পায় সেইটো কাৰণে বাইকত তেলটো অলপ সৰহকে ভৰাই নিব পাৰিলে ভাল আৰু নিজৰ অভিজ্ঞতাৰ ফলত আমি ই এনেকুৱা অৱস্থা হৈছে যে কেতিয়াবা তেলো মানে এদায় হৈ যায় শেষ হৈ যায় শেষ হোৱাৰ ফলত তাত পাবলে অলপ দিগদাৰ সেইকাৰণে আমি ডিপুত আগেই তেলটো সৰহকে ভৰাই নিছিলোঁ তাৰপাছত গ'লোঁ সেনেকে আৰু তেল নতুন ধুনীয়া লাগিলে আৰু অলপ আগলে যাওঁ আৰু অলপ আগলে যাওঁ নিচিনা লাগে নাই সেইটো কাৰণে তেলটো ভৰাই লৈ গ'লে ভাল আৰু তেলটো ভৰাই লৈ গৈছিলোঁ বাৰু আমি সৰহকে আৰু তাৰপিছত লগৰ কেইজনো গৈ গৈ গৈ আৰু প্ৰথম ভাল ৰাস্তাৰ পৰা আমি বেয়া ৰাস্তাত লাহেকে সোমালোঁ আৰু বেয়া ৰাস্তাত সোমাই গৈ আছোঁ গৈ গৈ গৈ গৈ ধুনীয়া পাহাৰীয়া জেগা ধুনীয়া দেখি আছে তাৰপিছত আৰু এক ঠাইত গৈ পিনি বাইক মানে নিব নোৱাৰি আৰু বাহন তাত ৰখাই থৈ যাব লাগিব তাৰপৰা আমি খোজকাঢ়ি যাব লাগিব তাৰপৰা বাইক ৰখালেও গোটেইকেইখনে ৰখাই মেলি ধুনীয়াকে ৰখাই মেলি ধুনীয়াকে তাত ঘূৰিলোঁ ফুৰিলোঁ আৰু ৰখাই ৰখালোঁ তাত আৰু তাৰপিছত ৰখোৱাৰ পিছত লাহে লাহে তাত নামি লগত লৈ যোৱা বস্তুবিলাক যোনবোৰ নিছিলোঁ খোৱাৰ কাৰণে বস্তু যিবিলাক পুৰি ব্ৰেড ব্ৰেড নিছিলোঁ ব্ৰেড আৰু ক'ল্ড ড্ৰিংকছ কিবা কিবি এইবোৰ আৰু মাজা কিবাকিবি আৰু সেইবোৰ ল'লোঁ লৈ মেলি বাইক তাতে থলোঁ থৈ মেলি তালৈ বুলি ৰাওনা হ'লোঁ আৰু অলপ দূৰ পিছত দুই গৈ আছোঁ গৈ আছোঁ আৰু ভাগৰো লাগে ওখোৰা মোখোৰা জেগা তাত পাহাৰীয়া ওখোৰা মোখোৰা তাত লগতে পাহাৰীয়া জেগা আৰু গৈ গৈ গৈ গৈ আছোঁ গৈ আছোঁ আৰু গৈ গৈ গৈ বহুত দখৰ এক কিলোমিটাৰমান যোৱাৰ পিছত লগৰবোৰৰ বাইক নেযায় মানে এনেকুৱা ৰাস্তা বেয়া বোকা বোকা আৰু পূৰা বেয়া শিল পাহাৰীয়া জেগা ভিতৰত অংশত একদম বেয়া সেইটো কাৰণে বাইককিখন নিব নোৱাৰিলে ভিতৰত থৈ গ'লোঁ আৰু তাৰপিছত হ'লেও খোজকাঢ়িয়েই যাবলগীয়া হয় এডোখৰ পৰা এঠাইৰ পৰা মানে খোজকাঢ়ি তাৰ পৰা বাইক নেযায় আৰু বাইক মানে মানুহ যায় আৰু মানুহ যোৱা ৰাস্তাহে আছে বাইক পাহাৰীয়া জেগাত গম পায় আৰু কেনেকুৱা কি হয় সকলোৱে তাত গ'লো বাইক বাইকৰ পৰা গৈ গোটেইকেইজনে নি নি নি চাৰি পাঁচজনক গৈ গৈ আমি উপস্থিত হ'লোগৈ জেগাডখৰত বহুত কমচে কম পাঁচ ছয় কিলোমিটাৰ বেছি গৈছোঁ সাত আঠ কিলোমিটাৰমান খোজকাঢ়ি কাঢ়ি ভাগৰো লাগিছে লগৰ কেইজনৰ তাৰ পৰা তাত বস্তুডখৰ ভালো লাগিছে এক্সাইটমেণ্টটো থাকেই তাৰ পৰা গৈ পোৱাৰ যিটো এক্সাইটমেণ্ট পামগে পামগে পামগে এনেকুৱা ঠাই আৰু নিজৰ অভিজ্ঞতা বুলি ক'লে কি ক'ম আগত গৈছোঁ পাহাৰ তাত সেনেকুৱা জেগাত সেইকাৰণে মানে ভালো লাগিছে মনত নতুন নতুন জেগা জেগা জেগা পাম চাব দেখিব পাম পাম লগৰ কেইজনো মনত আনন্দ ফূৰ্তি আৰু লগত লগে গ'লে আৰু গম পায় কেনেকুৱা লাগে ঘূৰি একদম ধুনীয়াকে এক্সাইটেডমেণ্টো পূৰা আছে তাৰ তাৰ তাৰোপৰি আৰু ভাল লাগিছে গৈ আছোঁ গৈ আছোঁ গৈ গৈ গৈ গৈ অৱশেষত সাত আঠ কিলোমিটাৰমান খোজকঢ়াৰ পিছত তাত পালোগে উপস্থিত জেগাডখৰ প্ৰথম যোনটো জলপ্ৰপাত দেখি একদম পূৰা যিমান কষ্ট কৰিছিলোঁ বা যিমান দূৰ খোজকাঢ়ি গৈছিলোঁ একদম মানে সকলো পাহৰি গ'লোঁ আৰু জেগাডখৰ তাৰপিছত লগৰ কেইজন দেখি একদম পূৰা চিঞৰিছে উকিয়াইছে একদম একদম মানে মনত কি কম আৰু বহুত এটা বেলেগ অভিজ্ঞতা তাৰ পৰা ভালো লাগিছে সকলোৱে ফটোও মাৰিলোঁ আৰু চ'চিয়েল মিডিয়া আজিকালি আৰু গম পায় ফটো মাৰিলোঁ ভিডিঅ' কৰিলোঁ ধুনীয়াকে নিজৰ নিজৰ এইখন পুৰণি বস্তুৰ পিছত চাই ভালে লাগে এটা সময়ত যে আমি তাত ফুৰিব গৈছিলোঁ লগত যেতিয়া বয়স হৈ অহাৰ পাছত ভাল লাগে আৰু তাৰপিছত সেনেকুৱা হয় ভালে লাগিলে অভিজ্ঞতা এক্সপেৰিয়েঞ্চ এক্সপেৰিয়েঞ্চ থাকিব লাগে আৰু মানুহৰ লাইফত সেইবোৰ থাকিলে ভাল আৰু আৰু লগতে কি কি বুলি ক'ম ভাল লাগিলে তাৰপা আমি যিবোৰ লগত নিছিলোঁ বস্তু সেইবিলাক খালোঁ মেলিলোঁ তাতে বহি ধুনীয়াকে গোটেইকেইটাই মিলি ব্ৰেড নিছিলোঁ ব্ৰেড তাৰপাছত আৰু ব্ৰেড আৰু জুচ তাৰপাছত বাটাৰ তাৰ পৰা তাত আমি চাহ বনালোঁ চাহ চাহ বনালোঁ তাৰপিছত বহুত মানে বহুত ধৰক বহুত খোজকাঢ়িছোঁ আৰু তাৰ ভাগৰো লাগিছে তালৈ মানে যি যিমানটো ভাগৰ লাগিছে সেই তাত মানে যিহেতু এটা সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য জলপাতটো দেখি মানে একদম মনটো মানে একদম আনন্দ ফূৰ্তি হৈ গৈছে আৰু ক'বই পৰা নাই আৰু কি মানে ইমানেই ভাল সি নকৰা ভাল লাগিছে কি একদম মানে হেৰি কৰি ভাল লাগিছে ভাল তাৰোপৰি তাত লগৰকেইজন লগত থাকিলেতো গম পায় আৰু কিমান এটা আনন্দ ফূৰ্তি নিজৰ লগত সদাই ঘূৰি ফোৱা লগৰকিজনৰ লগত ঘূৰি থাকিলে নিজৰ ভাল লাগে তাৰ পৰা তাৰোপৰি আৰু পূৰা নিজৰ এটা অভিজ্ঞতা ভাল লাগিছে লগৰ কেইজনৰ লগত তাৰ পৰা ফটো মাৰিলোঁ কিবা কৰিলোঁ তাৰপা আমি নি লগত নিয়া যিবিলাক ব্ৰেড নিছিলোঁ বাটাৰ এইবিলাক খালোঁ মেলিলোঁ তাৰপা তাত আৰু তাত জলপ্ৰপাতত গাও ধুলোঁ গা পা ধুই ধুনীয়াকে মুখ হাত ধুলোঁ ভৰি হাত ধুলোঁ অলপ দেৰি ৰখিলোঁ তাৰপৰা আৰু তাৰ ওচৰতে দুটা তিনটা বহুতকেইটা জলপ্ৰপাত আছে মানে যোনটো মেইন জলপ্ৰপাত ৱাটাৰফল সেইটো লৈ বহুত ডখৰ খোজকাঢ়িব লাগে আমি বহুত দূৰ খোজকাঢ়িয়েই ভাগৰ খোজকাঢ়ি খোজকাঢ়িয়ে গৈ গৈ গৈ তাত বাইকটো বহুত দূৰতে থৈ আহিলোঁ বাইকটো নেযায় তালৈ আমি আৰু যিমান বেয়া ৰাস্তা ভিতৰত মানে লগৰ কেইজনমানে ভয়ো খাইছে তাপা বহুত হ'লেও লগৰ ইজনে সিজনক সাহস কৰি পাৰিম পাৰিমগে মানে নিজৰ ম'টি মানে হেৰি কৰা না অনুপ্ৰাণিত কৰা নিচিনা হ'লে ম'টিভেশ্যন দি মেলি আমি গোটেইকিজনে ইজনে সিজনক গৈ তাত ধুনীয়া ঠাই আপোনালোকে যাব পাৰে নাগালেণ্ডত নাগালেণ্ডত অৱস্থিত বৰ্তমান জলপ্ৰপাততো ঠিক হেৰি নাগালেণ্ডত নাগালেণ্ডত অঁ নাগালেণ্ডতে অৱস্থিত এইবোৰ অভিজ্ঞতা আৰু ঘূৰি চালোঁ মেলিলোঁ ফুৰিলোঁ আহিলোঁ তাৰ পৰা ভালো লাগিল আৰু সেনেকুৱাই অভিজ্ঞতা এইবোৰ আৰু মানে এটা কি বুলি কয় ভয়ো লাগিছিল হ'লেও মানে ভয় লগাতকৈ ভালো লাগিছিল জেগা ডখৰ এনেকে ঘূৰি আহিলোঁ আমাৰ সময়ো হ'ল তাৰপৰা দুটা তিনটামান বাজিল চাগে তিনটামান বজাত তাৰ আগে আগে সোনকালে ঘূৰি আহিলেও সূৰ্য উদয় হোৱাৰ আগে আগে ঘূৰি আহি গোটেইকেইজন ভালে ভাল কুশলে ঘূৰি আহি জেগা চাই মেলিও গুচি আহিলোঁ আৰু তাৰ পৰা সিমানেই আৰু তাত আৰু ঘৰ আহি আৰু এক ঘৰ আহি কম এক ঘণ্টা দুই ঘণ্টা দুঘণ্টা ডেৰ ঘণ্টামান লাগিলে তাৰ ভিতৰতে আহি ধুনীয়াকে উপস্থিত ঘৰ হ'লো আৰু ঘৰত এইবোৰ অভিজ্ঞতা আৰু